মোৰ প্ৰিয় মাছ হৈছে ৰৌ মিৰিকা ভাঙন চন্দা আৰু সাধাৰণতে মানুহে খাব পৰা মাছ খাব পৰা মাছ বিচাৰে ৰৌ মিৰিকা ভাঙন আৰু চন্দা আৰু বৰালি